হয় ডেবিট আৰু ক্ৰেডিট কাৰ্ড দুটা বিষয়বস্তু বেলেগ বেলেগ ডেবিট কাৰ্ডৰ সহায়ত আপুনি আপোনাৰ জমা টকা বেংকত আপুনি সোমোৱাব আৰু উলিয়াবলৈ আপোনাৰ সুবিধা হয় সেই সুবিধাটো আপুনি ডেবিট কাৰ্ডৰ জৰিয়তে ল'ব পাৰে আৰু ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত দুইখন কাৰ্ডৰে পাৰ্থক্য আছে ডেবিট কাৰ্ড আপোনাৰ নিজৰ টকাৰ আপুনি বেংকৰ লগত লেনদেন কৰিব পাৰে আৰু ক্ৰেডিট কাৰ্ড হ'ল আপোনাক বেংকে এটা পৰিমাণৰ আপোনাক এখন ক্ৰেডিট কাৰ্ড আপোনাৰ নামত ইছ্যু কৰি দিয়ে সেই কাৰ্ড সেই সেই কাৰ্ডখনত যিমান টকা আপোনাৰ ইছ্য়ু হৈ থাকে সেই সেই সীমিত টকাৰে আপুনি আপোনাৰ ব্যৱহাৰিক আপুনি বস্তু বা ব বস্তু আপুনি ক্ৰয় কৰিব পাৰে আৰু তাৰ এটা সময়সীমা থাকে সেই সময়সীমাৰ ভিতৰত আপুনি সেই টকাখিনি বেংকত আপুনি ইণ্টাৰেষ্টৰ সৈতে আপুনি পৰিশোধ কৰিব লাগে সেইখিনি হ'ল আপোনাৰ ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ডৰো সুবিধা বৰ্তমানলৈকে বহুতখিনি সুবিধা আছে আপোনাৰ এটা ইঞ্চুৰেঞ্চৰ সুবিধা আছে ডেবিট কাৰ্ডৰ জৰিয়তে আপোনাৰ আপুনি ডেবিট কাৰ্ডখনৰ গৰাকী আপোনাৰ যদি কেনেবাকৈ মৃত্যু হয় আপুনি মৃত্যুৰ আপুনি এক মাহৰ আগত আপুনি আপোনাৰ ডেবিট কাৰ্ডৰ আপুনি লেনদেন কৰিছে তেতিয়া তাত এটা বীমা নিৰ্ধাৰণ হৈ থাকে আপুনি সেই বীমাৰ টকাখিনি আপোনাৰ নমিনী আপোনাৰ একাউণ্টত যি নমিনী থাকে তেখেতে সেই ফেচিলিটিখিনি পাবলৈ যোগ্য হয় ডেবিট কাৰ্ডৰ বহুত সুবিধা আছে আমি বেংকত শাৰী পাতি আমাৰ জমা পইচা আমি উলিওৱা উলিওৱাতকৈ আমি এটিএমত গৈ আমাৰ ডেবিট কাৰ্ডৰ জৰিয়তে আমি আমাৰ যিখিনি প্ৰয়োজন হয় আমি সেইখিনি উলিওৱা সোমোৱা আমি কৰিবলৈ সুবিধা আছে ক্ৰেডিট কাৰ্ডৰো তেনেকুৱাই সুবিধা কিন্তু ক্ৰেডিট কাৰ্ডখন হ'ল আপোনাৰ বেংকে এটা আপোনাক এমাউণ্ট নিৰ্ধাৰণ কৰি দিয়ে আৰু দুখন কাৰ্ডৰ এটা সময়সীমা থাকে আপোনাৰ যেতিয়া এটা বছৰ পাঁচ বছৰ সাত বছৰ আপোনাক কেনেকৈ এটা সময় নিৰ্ধাৰণ কৰি দিয়ে আপুনি সেই সীমাটো অতিক্ৰম কৰাৰ লগে লগে আপুনি আকৌ বেংকত গৈ আকৌ নতুনকৈ আপুনি এখন এপ্লাই কৰি ল'ব লাগে আৰু আপোনাৰ যি কাৰ্ডৰ এটা ছিক্ৰেট ক'ৰ্ড থাকে সেই ক'ৰ্ডটো আপুনি পৰাপক্ষত আপুনি সংৰক্ষিত কৰি ৰাখিব লাগে লাগে যিহেতু আপোনাৰ কাৰ্ডখন হেৰাই গ'ল বা ক'ৰবাত আপোনাৰ লষ্ট হৈছে ডেমেজ হৈছে তেতিয়া আপুনি আকৌ নতুনকৈ আপুনি ল'ব পাৰে আপোনাৰ যিটো ছিক্ৰেট ক'ৰ্ড থাকে সেইটো আপোনাৰ নিজৰ লগত থোৱাটো বাঞ্চনীয় গতিকে এনেকুৱাবিলাক সুবিধা প্ৰত্যেকটো কাৰ্ডতে থাকে আৰু ইহঁতৰ কাৰ্যক্ষমতা আপোনাক বেংকে নিৰ্ধাৰণ কৰি দিয়ে আপুনি সেই কাৰ্যক্ষমতা অতিক্ৰম কৰাৰ লগে লগে আপুনি বেংকত গৈ আকৌ নতুনকৈ কাৰ্ড এখন ইছ্যু কৰি ল'ব পাৰে

এনেকুৱা ধৰণৰ সুবিধা আমি লাভালাভ কৰিও আছোঁ বৰ্তমান আৰু ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডৰ পাৰ্থক্য আমি আমি সিমানখিনিয়ে আছে বুলি মই বিশেষকৈ ভাবোঁ